হেল্ল' এমেজন নহয় জানো অ' মই এটা অৰ্ডাৰ দিছিলোঁ কাপোৰৰ সেইটো অৰ্ডাৰটো মই কেঞ্চেল কৰিলোঁ আৰু এইটো ৰিফাণ্ড কৰিবলৈ ৰিকুৱেষ্ট কৰা হৈছিলে এতিয়ালৈকে কিন্তু মই সেইটোও পোৱা নাই কি হৈছে বাৰু হয় মানে কেতিয়া মানে মই ৰিফাণ্ডটো পাম সেই কথাটো জানিলে ভাল আছিল অ'কে অ'কে ঠিক আছে ঠিক আছে থেংক ইউ